মানে কথাটো এনেকুৱা ধৰণৰ আমাৰ দেশ ভাৰতবৰ্ষ একদম সেউজ পৰিৱেশত থকা দেশ আমাৰ অসমো তেনেকুৱা একেই কথা হাঁ এইটো যেতিয়া এতিয়া আমাৰ ঋতু পৰিৱৰ্তন খুব সাংঘাতিক ধৰণে হ'ব ধৰিছে এইটো এটা আমাৰ ঋতু পৰিৱৰ্তনৰ লগত আমাৰ যিটো সেউজীয়াকৰণৰ যিটো পদ্ধতি আমি অৱলম্বন কৰি আহিছিলোঁ ধৰা এতিয়া আমাৰ আমাৰ আমাৰ আমাৰ দেশখননো কি আমাৰ দেশখন কৃষি কৃষিৰ ওপৰত নিৰ্ভৰ কৰে কৃষি প্ৰধান দেশ এতিয়াৰ নহয় তাহানিৰ পৰা একদম বৈদিক যুগৰ পৰা আমি যদি বুৰঞ্জী অধ্যয়ন কৰোঁ আমি তাত দেখিম যে যেতিয়াৰ পৰা সভ্যতা ব্ৰহ্মপুত্ৰ উপত্যকাতেই হওঁক বা সিন্ধু নদীৰ উপত্যকাতেই হওঁক দেশত যি ধৰণে সভ্যতাৰ বিকাশ হৈ গৈছে তাৰ লগত আমাৰ কৃষি অৰ্থনীতিৰ মূল ভেটিটোৱেই হ'ল কৃষি এই কৃষি নিৰ্ভৰশীল এখন দেশত যেতিয়া আজিৰ এই ভাৰতবৰ্ষ নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ আমাৰ নিচিনা মানুহবিলাকৰ আচৰণৰ কাৰণে প্ৰথম কথা আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰোঁ এইটো আমাৰ বন্ধ হ'ব লাগে চৰকাৰেও বাৰম্বাৰ আহ্বান জনাই আমিও যি ধৰণে আমি খোৱাৰ কাৰণে আমি গছ কাটো গছ কাটো আমি পৰিৱেশ প্ৰদূষিত কৰিছোঁ তাৰকাৰণে গোটেই যিটো এতিয়া যিটো যিটো উষ্ণতা বিশ্বত বাঢ়ি গৈছে তাৰকাৰণে বিশ্ব সভ্যতা মানুহ সাংঘাতিক মানে সমস্যাৰ সন্মুখীন হৈছে অকল সেইয়াই নহয় বিশ্বতো সভ্যতা বিশ্বততো এইটো ডাঙৰ এটা এইটো মানে প্ৰত্যাহ্বান তাৰ লগতে আমাৰ দেশখন আমাৰ ভাৰতবৰ্ষ আমাৰ অসম আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন প্ৰদেশবিলাকত এই আমাৰ আমি যিটো জলবায়ুৰ পৰিৱৰ্তনটো হৈছে তাক যদি বাধা দিব নোৱাৰোঁ বিশেষকৈ বৃক্ষ যদি আমি ৰোপন নকৰোঁ আমি মানৱজাতি এদিন আমাৰ ধ্বংস হ'ব ঠিক তেনেধৰণে আমাৰ পৰিৱেশটোৱেই এতিয়া দেশৰ কাৰণে সাংঘাতিক এটা ডাঙৰ সমস্যা পৰিৱেশটো আমি কেনেকৈ সুৰক্ষা কৰি ৰাখিব পাৰোঁ তাতকৈ ডাঙৰ আমাৰ একো নাই হাঁ দেশত আমি আমাৰ খাদ্য সামগ্ৰী উৎপাদন হৈছে আমি ৰপ্তানি কৰিছোঁ হাঁ আমাৰ এ আমাৰ কৰ দিছে জনসাধাৰণৰ ওপৰত এইটো আমি মানি লৈছোঁ কিন্তু পৰিৱেশটো আমি কি ধৰণে আমি শুদ্ধ কৰিব পাৰোঁ তাৰ ওপৰত যদি এইটো ডাঙৰ সমস্যা দেশৰ এই সমস্যাটো আমি আমি সমাধান কৰিব লাগিব বিশেষভাৱে আমি আমাৰ আমি আমাৰ পৰিৱেশটো চৌদিশৰ পৰিৱেশটো আমি সুৰক্ষিত কৰিব লাগিব এটা এটা অঞ্চলৰ মানুহে যদি এটা এটা অঞ্চলক যদি সেউজীয়াকৰণ কৰিব পাৰে তেতিয়াহ'লে আমাৰ দেশখন সুৰক্ষিত হ'ব মানুহ সুৰক্ষিত হ'ব এইটোৱেই কথা হ'ল